মই অসমীয়া ৰচনা প্ৰবাহ কিতাপ এখন কিনি আনিছিলোঁ কিতাপখনৰ পঢ়ি ৰচনা কিখন বৰ ধুনীয়াকৈ পঢ়িলোঁ পঢ়ি মানে পেজৰ গাঁথনিয়ে হওক আখৰৰ জোখেই হওক মানে ভাল লাগিলে কিতাপখনত ৰচনা কেইবাখনো আছে এটাইকেইখন ৰচনাৰ হেৰিয়াতে চাইছোঁ পেৰেগ্ৰাফবিলাকো বৰ ধুনীয়াকৈ লিখিছে আখৰৰ জোখটোও মিলিছে কিতাপখন ভাল লিখিছে ভাল লাগিলে কিতাপখনৰ কিতাপখনৰ ভ'লিউমটো ইমান সৰু নহয় ভ'লিউমটোও ডাঙৰেই আমাৰ মাইনাটোৱেও পঢ়ে মাইনাটোক পঢ়িবলৈও দিছোঁ পঢ়ুৱাবলৈও ভাল কিতাপৰ মানে আখৰৰ জোখটো ধুনীয়া হৈছে পঢ়িবলৈ মাৰ্কেটত কিতাপখনৰ চেলিং চেলিংটো পাইছে চেলিং সম্পৰ্কেও ধৰক চাগৈ আমাৰগতে পঢ়ুৱৈয়ে পঢ়িছে যদি কিতাপখন আনিব অসমীয়া ভাষাটোৰ সম্পৰ্কে দিশতকৈ তাত পাণ্ডুলিপিটোত ধুনীয়াকৈ লিখিছে বাক্যৰ গাঁথনিবোৰো শুদ্ধই পাইছোঁ মই পঢ়ি মানে ভালে পাইছোঁ আৰু মোৰ ফালৰ পৰা কিতাপখন ভাল লাগিলে আৰু এনেকুৱা কিতাপ কিতাপৰ দোকানত আৰু আনিম আৰু পঢ়িবলৈ মন আছে ৰচনা বুলিয়েই নহয় আৰু বিভিন্ন কিতাপ এনেকুৱা জোখৰ হয় যদি আনি থাকিম আৰু কিতাপ মাজে সময়ে পঢ়ি এই উলিয়াই লওঁ আৰু কিতাপখনৰ ওপৰত চাওঁ মই কিতাপৰ কিতাপ পঢ়িলে এখন ভাল মানুহৰ লগত থকা গতে লাগে এখন সমাজ পোৱা গতে লাগে